অঁ কি কৰিছ অঁ অঁ আজি নপামত ভাওনা আছে যাবিনি চাবলৈ এ অকণমান সোনকালে যাম আৰু নহ'লে আকৌ বহিবলৈ দিগদাৰ হ'ব নহয় জেগা নাপাম আঠটা মান বজাতে যাম বুলি ভাবিছোঁ আকৌ ভাত পানী বনাই আজৰি হৈ যাব লাগিব নহয় এ যাব আমাৰ এইখিনিৰ কেইবাজনীও যাব মই তোৰ ওচৰতে বহিম বুলি ভাবিছোঁ আও তামোল চালি এখনো লৈ ল'বি লগতে

অঁ অঁ হ'ব